হেল্ল' সেইটো মোৰ এয়াৰটেল নাম্বাৰ এই কাষ্টমাৰত লাগিছে হয়নে বাৰু মই ফোনটো ৰিচাৰ্জ ভৰাই থৈছোঁ কিন্তু কেলৈ জানো ফোনটো অলপ কিবা দিগদাৰ কৰি আছে ক'ত লাগিছে মই ফোন কৰি আছো মানে ফোনটো ভালকৈ যোৱা নাই কি হৈছে ৰিচাৰ্জটো ভৰাই থৈছোঁ আপোনালোকে কাষ্টমাৰপৰা কেলৈ এনেকুৱা খেলিমেলি কৰি আছে জানো মোবাইলটো ইমান ধুনীয়াকৈ ৰিচাৰ্চো ভৰাই থৈছোঁ মই এতিয়া এই ফোন কৰিছোঁ ফোন লগা নাই ফোনটো কাট খাই খাই গৈছে কি প্ৰব্লেম হৈছে জানো কেইবা ঠাইলৈ লগাইছোঁ ফোনটো কাট খাই খাই গৈছে